অঁ আইজনী অঁ সিদিনাখন যে তোমাৰপৰা মই চাহপাতটো আনিছিলোঁ মানে গাখীৰৰ চাহ বনালে ভাল নহয় অ' আইজনী অঁ অঁ গোলাঘাটটোৱে আনিছিলোঁ মানে ভাল নহয় চাহপাহটো একদম বেয়া লাগি আছে চাহটো খাই অঁ অঁ ন নহয় নামেৰীটোতকৈ কোনটো বেছি ভাল সেইটোকে মোক দিবাচোন বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই মানে গাখীৰৰ চাহত মানে মই লং ইলাচী দি খালে বহুত ভাল পাওঁ আৰু আদা দি খালে তেজপাত দিলে মানে চাহটো মই বহুত ভাল পাওঁ তেতিয়াহে খাওঁ গাখীৰৰ চাহ অঁ হয় নেকি অঁ নহ'লে সেইটোকে দি পঠিয়াবা দেই মই মানে যাবা কাৰণে এইকেইদিন সময়ে মিলাবা নোৱাৰিম চাগে দেই মানে দেউতাকৰ অসুখ হৈ আছে যে মোৰ ল'ৰাটোকে পঠিয়াই দিব লাগিব তাৰমানে গতিকে তুমি অঁ অঁ এই ভাগৱত আহি আছে সাতদিনীয়া ভাগৱত আৰু মানুহজনক খোজকাঢ়িব নোৱাৰে যে মানে বহুত অসুবিধা বহুত অসুবিধাৰ মাজতে মানে হেৰি কৰি আছোঁ আৰু দেই আইজনী

অঁ অঁ অঁ হ'ব দিয়া বাৰু সৰহকৈয়ে দি পঠিয়াবা কিন্তু সেইটো সেই দামটো কেনেকৈনো অঁ এই ডাঙৰটোকে দি পঠিয়াবা সৰুটো আনা যিটো সেই ডাঙৰটো আনাই একেই অঁ লাগিয়ে থাকে মানে ভাগৱতো আহি আছে এতিয়া ভকত বৈষ্ণৱবিলাকো আহি থাকিব আৰু মানুজনে মানে গাখীৰৰ চাহ খাই খুব ভাল পায় প্ৰায় ঘণ্টাই ঘণ্টাই খায় বুলি ক'লেও মানে মিছা নহয় আৰু দেই আইজনী অঁ অঁ মই কিন্তু ভাল নাপাওঁ গাখীৰৰ চাহটো কিন্তু এই আদা বা তেজপাত ইলাচী দি বনালে তেতিয়া খাওঁ আৰু এনেই মোৰ লাল চাহে চলি যায় অ' আইজনী হ'ব দিয়া বাৰু দেই হ'ব দিয়া বাৰু মই ল'ৰাটোক পঠিয়াই দিম বাইকতে তুমি দি পঠিয়াবা হাঁ অ'কে